মোৰ জন্তু ঘৰৰ পোহনীয়া জন্তুবোৰৰ জন্তুবোৰৰ সৈতে এটা ভাল সম্পৰ্ক আছে সাধাৰণতে মাক আৰু সন্তানৰ মাজত যিটো সম্পৰ্ক তেনেকুৱাই বুলি ক'ব পাৰি আৰু মোৰ পোহনীয়া জন্তুকেইটাৰ নাম বিভিন্ন ধৰণৰ আছে মই চুনু মুনু অনেক নামেৰে তেওঁলোকক পোৱালিখিনিক মাতোঁ আৰু মই আহ বুলি ক'লেই আহে এই সেইটো কাৰণে কৈছোঁ মাতৃ আৰু সন্তানৰ মাজত যিটো সম্পৰ্ক এই সেই জন্তুবোৰ পোহনীয়া জন্তুবোৰ কিটাৰ লগতো তেনেকুৱাই সম্পৰ্ক বুলি ক'ব পাৰি মই মই বেছি দিনটোৰ বেছিভাগ সময় তেওঁলোকৰ লগতেই কটাওঁ বুলি ক'লেও ভুল কোৱা ভুল কোৱা নহয় সিহঁতৰ যিমান পা পাৰোঁ যত্ন লওঁ ৰাতিপুৱা পথাৰলৈ মেলি দিয়াৰ আগতে তেওঁলোকক সিহঁতক দানা পানী খুৱাই পথাৰলৈ মেলি দিওঁ তাৰপিছত সিহঁতৰ গড়াল চ চফা কৰি আকৌ আহি বান্ধিব পৰাকৈ পৰিষ্কাৰ পৰিষ্কাৰ কৰি থওঁ দুপৰীয়া সময়মতে পানী খুৱাওঁগৈ আকৌ সন্ধিয়া ঘৰলৈ অহাৰ সময়ত দানা পানী খুৱাই এই পদুলিমুখত জাগ দিওঁ আকৌ গৰুৰ গো গোহালিত জাগ দি আকৌ ছাগলী গড়ালত অত জাগ দি জাগ দি তেওঁ তেওঁলোকক যিমান যিমান শুশ্ৰূষা কৰিব লাগে সিমানেই নেই শুশ্ৰূষা কৰোঁ আৰু সময় সময়মতে তেওঁলোক সেই পোহনীয়া জন্তুবিলাক দৰৱ জাতি খুৱাওঁ আৰু বেমাৰ আজাৰ হ'লে ডক্তৰৰ পৰামৰ্শ লওঁ ডক্তৰৰ পৰামৰ্শ মতে তেওঁলোকক দৰৱ খুৱাওঁ তাৰপা সময়মতে বেজি দিয়াৰ ব্যৱস্থা কৰোঁ আৰু আৰু গৰু পোৱালি ছাগলী পোৱালিবিলাকক সময়মতে পেলু দৰৱ খুৱাওঁ এই কি ওচৰৰ কেতিয়াবা ওচৰৰ চিকিৎসালয়লৈও বেমাৰ হ'লে লৈ লৈ যাওঁ আৰু এইদৰেই সিহঁতৰ আৰু যত্ন লওঁ